বিভিন্ন ঋতুৰ ভিত্তিত মই গছসমূহ সাৱধানতা অৱলম্বন কৰোঁ কাৰণ যেতিয়া আমাৰ বসন্ত হয় বসন্তত গছসমূহৰ নতুন পাত আৰম্ভ কৰে শৰতত গোটেই গছসমূহৰ পাত সৰি যায় তেতিয়া আমি গছজোপাক পানীৰ পৰা ধৰি শুকান গোবৰ চোবৰ ইত্যাদি দি তেখেতসকলক অকণমান সাৰ পানী দিব লাগে ইত্যাদি ইত্যাদিসমূহ আমি তেনেধৰণে সাৱধানতা ল'ব লাগে কাৰণ গছ যেতিয়ালৈকে থাকিব তেতিয়ালৈকে মানুহৰ জীয়াই থকাৰ প্ৰয়োজনটো থাকিব কাৰণ গছে আমাক অক্সিজেন প্ৰদান কৰে সেই গছসমূহৰেই যদি আমি সাৱধানতা অৱলম্বন নকৰোঁ কেনেদৰে হ'ব সেইদৰে আমি গছসমূহ সাৱধানতা অৱলম্বন কৰিব লাগিব আৰু গছ কটাটো সৰ্বসাধাৰণৰ প্ৰায় মানুহক সেইটো বন্ধই কৰিব লাগে মানুহৰ মাজত এটা সজাগতাৰ সৃষ্টি কৰিব লাগে যে গছ কটা বন্ধ কৰক আৰু ঋতু অনুসৰি বিভিন্ন গছত ফুল ফুলা যায় বসন্ত হ'লে ন কুঁহিপাত ওলায় গছে ফুল ফুলে ইত্যাদি ইত্যাদিসমূহ দেখি ভাল লাগে আমাৰ মনটো আনন্দিত হৈ যায় যেতিয়া আমাৰ বসন্ত কালত কপৌফুল ফুলে তেতিয়া খুবেই আমাৰ প্ৰয়োজন হয় নাচনিৰ নাচনিয়ে খোপাত পিন্ধি লয় তেতিয়া ভাল লাগে সেইকণতে এইসমূহ আমি সকলো গছ বাগিচা হওক সাধাৰণ সৰু সৰু গছৰ পৰা ডাঙৰ গছলৈকে আমি সাৱধানতা অৱলম্বন কৰিব লাগে পানী দিব লাগে সাৰ দিব লাগে ইত্যাদিসমূহ আমি দিব লাগে আৰু